আমাৰ অঞ্চলটোত পৰিবহনৰ দিশত উন্নত কৰিবলগীয়া বহুতো বিষয় আছে যেনে ধৰক ৰাস্তা পদূলিবোৰ ভাল হোৱা নাই দলং নাই অহা যোৱাত অসুবিধা হয় ৰাস্তা পদূলিবোৰ ডাঙৰ ডাঙৰ গাট আছে ভাল হোৱা নাই আহল বহল নহয় লগতে গাড়ী মটৰ খুব কম চলে বাছ নাই চৰকাৰী ৰে'লৰ ভাল সুবিধা নাই যি আছে বহুত দূৰ যাব লাগে বাছৰ কাৰণেও বহুত দূৰ যাব লাগে আমাৰ কেনিবা যাবলৈ হ'লে বহুত কষ্ট হয় বিশেষকৈ বেমাৰী মানুহ নিবলৈ হস্পিতাল নিবলৈ বহুত দূৰ হয় ৰাস্তাও বেয়া সেইকাৰণে বহুত পলম কৰি পোৱাগৈ হয় সেই ক্ষেত্ৰত বহুতো অসুবিধা সন্মুখীন হ'বলগীয়া হয় পৰিয়ালটো আৰু এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ কৰিবলগীয়া কাম আছে ৰাস্তা পদূলি পৰা ধৰি দলং ঘাট গাড়ী মটৰ বাছ ৰে'ল এইবোৰ ক্ষেত্ৰত বহুতো কাম কৰিবলৈ আছে এইবোৰ যদি কৰি দিয়া হয় মই ভাবোঁ আমাৰ অঞ্চলটো বহুতো উন্নত হ'ব বাকী অঞ্চলবোৰৰ লগত ফেৰ মাৰিব পৰা এই ক্ষেত্ৰত অকণমান চৰকাৰে যদি চোৱা চিতা কৰে তেতিয়া আমাৰ মই ভাবোঁ আমাৰ বহুতো লাভ হ'ব যিহেতু আমাৰ এতিয়া ধৰক টাউনলৈ যাওঁ বুলি ক'লে বহুত দূৰ যাবলগা হয় চল্লিছ পঞ্চাশ কিলোমিটাৰ সেই ৰাস্তাটো বেয়া যদিও আমি টাইমতে নাপাওঁ স্কুল যাবলৈ দিগদাৰ হয় কলেজ যাবলৈ দিগদাৰ গাড়ী মটৰৰ অভাৱ বহুত সেই ক্ষেত্রত বহুত আমাৰ লোকচান হয় ক্ষতি হয় সেইবোৰ ক্ষতিপূৰণ কৰিবলৈ হ'লে আমাৰ অঞ্চলটোৰ ৰাস্তা ঘাট প্ৰধানকৈ আৰু যান বাহনৰ সুবিধা হ'ব লাগিব তেতিয়াহে আমাৰ অঞ্চলটো উন্নত হ'ব এইবোৰ উন্নত হ'লেহে মই ভাবোঁ আমাৰ দেশখন আগবাঢ়ি যোৱাত অকণমান সুবিধা হ'ব